মোৰ প্ৰিয় মেগাজিন বা আলোচনীৰ যদি নাম ক'ব লাগে সেইখন আচলতে বহুকেইখনে আছে বৰ্তমান সময়ত বিশেষকৈ সাহিত্য বিষয়ক যিখিনি আলোচনী মোৰ সেইবোৰ মই সেইবোৰৰ লগত পৰিচিত প্ৰায় পঢ়ি থাকোঁ যেনেকে আপোনাৰ সাহিত্য বিষয় ক'ব গ'লে গৰিয়সী আছে এতিয়া প্ৰকাশ আছে সাতখৰী আছে এই বিশেষ এই তিনিখন আলোচনী মই প্ৰায়ে মাজে মাজে পঢ়ি থাকোঁ কাৰণ এই মই যিহেতু এগৰাকী সাহিত্যৰ ছাত্ৰ আৰু সাহিত্যৰ ওপৰতে মই সাহিত্য় মানে ভাষা অসমীয়া ভাষাৰ ওপৰতে মই এতিয়া গৱেষণা কৰি আছোঁ সেইবাবে এই আলোচনীসমূহ মোৰ বহুত সময়ত এনেকুৱা হয় যে আলোচনীখনত প্ৰকাশ পোৱা বিভিন্ন প্ৰবন্ধ ইত্যাদি মানে মোৰ কৰ্মৰ লগত জড়িত যিটো মোৰ কৰ্মৰ মানে প্ৰাসংগিক কৰ্মত লগত প্ৰাসংগিক হ'ব বাবেই এই আলোচনীবোৰ মই পঢ়ি থাকোঁ প্লাচ এই আলোচনীবোৰ পঢ়িলে বিভিন্ন সাহিত্যৰ বিভিন্ন দিশবোৰৰ সমূহে সাহিত্যৰ বিভিন্ন লেখকসকলৰ বিষয়ে বিশ্ব সাহিত্যৰ বিষয়ে আঞ্চলিক সাহিত্যসমূহৰ বিষয়ে এই বিভিন্ন নতুন নতুন কথা জানিব পাৰি এই আলোচনীসমূহৰ আটাইতকৈ ভাল কথাসমূহ হ'ল যে আলোচনীসমূহে যিখিনি যিখিনি লেখা পাইছোঁ খুবেই উচ্চমানৰ লেখা যিসকল লেখক সেই লেখকসকলেও খুব প্ৰতিস্থিত আৰু বিশিষ্ট সাহিত্যিক তেওঁলোকে খুব ভাল প্ৰবন্ধ সমালোচক প্লাচ তাৰ লগতে যিবোৰ গল্প উচ্চমানৰ গল্প প্ৰকাশ পায় একদম যিসকল প্ৰায় চাব গ'লে বটাপ্ৰাপ্ত গল্পকাৰ তেনেকুৱা গল্পকাৰৰ ঔপন্যাসিকৰ ইয়াৰ অৰ্থটো এইটো নহয় যে বঁটা পোৱা বঁটা পোৱা ঔপন্যাসিক বা গল্পকাৰসকলেই গল্প বা উপন্যাস ভালকে কথাটো হ'ল যে খুব ভাল ভাল মই ইয়াৰ দ্বাৰা ক'ব বিচাৰিছোঁ যে খুব উচ্চমানৰ আলোচনী হয় আৰু এই আলোচনীসমূহৰ যদি এখন আলোচনী বাচি ল'বলগা হয় সেইখন হৈছে মোৰ প্ৰকাশ আলোচনী প্ৰকাশ আলোচনীখন বহু আজি প্ৰায় বহু বছৰেই হ'ল তাৰ লগত এটা ঐতিহ্য় জড়িত হৈ আছে যিহেতু চন্দ্ৰ প্ৰসাদ শইকীয়া তাৰ প্ৰতিস্থাপক সম্পাদক আছিলে আৰু প্ৰায় আজি দচ বছৰ আগৰ পৰাই মই সঠিক সময়টো পাহৰি কেতিয়াৰ পৰা প্ৰকাশ আৰম্ভ হৈছিলে প্ৰকাশৰ প্ৰকাশ কেতিয়াৰ পৰা আৰম্ভ হৈছিলে কিন্তু বৰ্তমান সময়ত প্ৰকাশৰ আৰু এই প্ৰকাশ আলোচনী আলোচনীৰখন অসম প্ৰকাশন পৰিষদৰ দ্বাৰা মানে প্ৰকাশিত হয় বৰ্তমান প্ৰকাশৰ সাধাৰণ সম্পাদক সম্পাদক হৈছে মিহিৰ দেউৰী তেওঁ এগৰাকী খুব ভাল বিশিষ্ঠ সাহিত্যিক আৰু বিশেষ সহযোগী সম্পাদকত গীতালী বৰাৰ দৰে বিশিষ্ট সাহিত্যিক আছে যি সাহিত্যিকে ইতিমধ্যে বিভিন্ন বঁটা পাই থৈছে তেওঁ এজন উপন্যাস গল্প বৰ্তমান সময়ত খুবেই জনপ্ৰিয় আৰু বিশেষকে ক্ষেত্ৰতো তেওঁৰ উপন্যাস আৰু গল্পসমূহৰ ওপৰত ইতিমধ্যে বিভিন্ন গৱেষণামূলক কামবোৰ হৈছে এই ধৰণৰ বিশিষ্ট বিশিষ্ট ব্যক্তিসকল প্ৰকাশ আলোচনীৰ লগত জড়িত হৈ আছে আৰু যিহেতু ইয়াৰ সম্পাদক মণ্ডলীখিনি খুবেই তাতে যিখিনি প্ৰকাশ যিখিনি লেখা মেলা প্ৰকাশ পায় সেই লেখাবোৰো খুব উচ্চমানৰ হয় আৰু সদায় সেই লেখাবোৰ পঢ়িলে নতুন নতুন তথ্য গম পোৱা যায় আৰু খুব গৱেষণামূলক আচলতে প্ৰবন্ধবোৰ তাতে প্ৰকাশ পায় তাৰ লগতে যিখিনি গল্প প্ৰকাশ পায় উপন্যাস সেইখিনিও খুব উচ্চমানৰ খুব ধুনীয়া ধুনীয়া খুব ভাল লগা গল্প উপন্যাস তাতে প্ৰকাশ পায় আনকি বহুত বিশ্বসাহিত্যৰো যিসকল বিশ্বসাহিত্যৰ প্ৰতি বিশেষ আকৰ্ষণ আছে বা আগ্ৰহ আছে সেই তাতে এটা ভাল কথা তাতে বিশ্বৰ বিভিন্ন বিভিন্ন বিদেশী ভাষাৰ সাহিত্যিকসকলৰ গল্প হওক কবিতা হওক উপন্যাস হওঁক প্ৰবন্ধ সেইবোৰ অনুবাদ সেইবোৰৰ অনুবাদ প্ৰকাশ কৰে এইদৰে চাব গ'লে প্ৰকাশ আলোচনীখন খুবেই এখন উচ্চ মানদণ্ডৰ আলোচনী এই আলোচনীখনৰ আৰু এটা কথা হ'ল যে যিহেতু আলোচনী এখন বহু সময়ত আমি দেখা যে বহুত আলোচনী ভাল হ'লেও লেখামেলাবোৰতো ঠিকে ভাল হয় কিন্তু আলোচনীবোৰ আলোচনীবোৰ কি হয় আমি এই মাহতো পঢ়িলোঁ পঢ়ি আলোচনীখনটো আমি পেলাই দিব নোৱাৰোঁ সেইখন এখন আলোচনী হয় সেইখন পিছতো কামত লাগিব কিন্তু বহুত আলোচনী এনেকুৱা যাৰ যিটো পেজ মানে পৃষ্ঠাৰ যিটো গুণ যিটো মানে যিটো কুৱালিটি হয় সেইটো খুবেই নিম্নমানৰ হয় যাৰ ফলত কি হয় যেনে বহুত সময়ত যদিও আমি আলোচনীবোৰ থৈ দিও আমি সেইবোৰ খুব সোনকালে সেইবোৰ নষ্ট হৈ যায় কিন্তু প্ৰকাশ আলোচনীৰ আটাইতকৈ ভাল কথা হ'ল যে প্ৰকাশ আলোচনীখন যিজনে লেখা মেলাটো ক্ষেত্ৰতো খুব ভাল সেইদৰে কাগজৰ যিটো গুণাগুণৰ ক্ষেত্ৰতো এইলআলোচনীখন আন আলোচনীবোৰতকে পৃথক আৰু ভাল কাৰণ এই আলোচনীখনত যিবোৰ যিবোৰ কাগছৰ খুব উচ্চমানৰ খুব মানে ভাল কাগজ যিবোৰ খুব সহজতে বেয়া হ'ব নোৱাৰে যাৰ ফলত এই এনেকুৱা আলোচনীবোৰ আপুনি সাঁচি থ'ব পাৰে পৰৱৰ্তী সময়ৰ কাৰণ একে আলোচনীসমূহত যিবোৰ লেখা মেলা প্ৰকাশ পাইছে সেইটো আজিৰ কাৰণে নহয় পৰৱৰ্তী সময়তো কাৰোবাৰ কামত আহিব পাৰে সেই সেই ক্ষেত্ৰৰ পৰা চাব গ'লেও এই আলোচনীসমূহ খুবেই এই আলোচনীখনে খুবেই এটা মানে এটা মানদণ্ড তেওঁলোকে নিৰ্ধাৰণ কৰিছে সেই মানদণ্ডও বজাই ৰাখিছে এইটোৱে প্ৰকাশ আলোচনীৰ মানে এটা খুবেই আৰু প্লাচ প্ৰকাশ আলোচনীখন যেতিয়া প্ৰথম প্ৰকাশ পাইছিলে যেতিয়া চন্দ্ৰ প্ৰকাশ শইকীয়াই যেতিয়া আলোচনীখন চন্দ্ৰ প্ৰসাদ শইকীয়াৰ বিষয়ে আমি সকলোৱে জানোঁ যে তেওঁ বিশিষ্ট সাহিত্যিক তেওঁ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত উপন্যাসিক হয় আৰু তেঁওৰ মহাৰথীৰ দৰে এখন খুবেই গুৰুত্বপূৰ্ণ এখন উপন্যাস লিখি থৈ গৈছে যি উপন্যাস বৰ্তমান অসমীয়া সাহিত্যৰ এটা খুব উল্লেখযোগ্য এখন গ্ৰন্থ কৰ্মৰ জীৱনভিত্তিক মহাভাৰতৰ কৰ্ণ চৰিত্ৰত জীৱনভিত্তিক এজাক কালজয়ী যি উপন্যাস লিখি থৈ গৈছে তেনেকুৱা সেই উপন্যাস লিখা তেনেকুৱা এগৰাকী বিশিষ্ট পুৰুধা ব্যক্তিয়ে এই আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলে এই আলোচনীখনৰ সেই সেই সময়ৰ পৰাই এই আলোচনীখনৰ মানদণ্ড আছে যিটো বৰ্তমান সময়টো ব্যক্তিগতভাৱে মই ভাবো যে সেই কোনো মানদণ্ড এতিয়াও মিলাই চলাইলে সেই সেই ধৰণেই আলোচনীখনৰ বাবে তেওঁলোকে কাম কৰিছে নিয়মিতভাৱে তেওঁক যদি আপোনালোকে চাই অৰিন্দম বৰকটকীৰ দৰে ব্যক্তিসকল তাৰপিছত আপোনাৰ ৰঞ্জিত কুমাৰ দেৱগোস্বামীৰ দৰে ব্যক্তিসকল খুব উচ্চ মানে যিসকলে খুব ভাল লিখা মেলা কৰে জয়ন্ত দত্তৰ দৰে ব্যক্তিসকল বৰ্তমান যুৱপ্ৰজন্মই যিবোৰ যি এজন খুবেই ভাল প্ৰবন্ধক বা সমালোচক সেই তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ যেতিয়া আলোচনাবোৰ প্ৰকাশত প্ৰকাশ পায় তেতিয়া সেই আলোচনীখন সেইবাবেই সেই মানদণ্ডটো বজাই ৰাখিব পাৰিছে কাৰণ তেওঁলোকে ক্ষেত্ৰত কুৱালিটিৰ ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজ কৰা নাই আপোচ কৰা নাই যাৰ ফলত এই আলোচনীখন এনে খুব মানে ধুনীয়াকে চলি গৈছে আৰু মাহে মাহে প্ৰকাশ আৰু অসমীয়াৰ দৰে এটা আঞ্চলিক ভাষাই ভাষাত বিভিন্ন আলোচনী প্ৰকাশ পায় তাৰ মাজতে এই আলোচনীখনে ইমান বছৰৰ পৰা প্ৰকাশ হৈ আছে বন্ধ হৈ যোৱা নাই তাৰ কাৰণটো এইটোৱে যে বহুত মানুহে এই আলোচনীখন বিশ্বাস কৰে পঢ়ে আলোচনীখন কিনে যিহেতু তাৰ এটা গ্ৰাহক সমাজ এখন আছে পাঠক সমাজ এখন আছে তাৰ বাবে সেই আলোচনীখন চলি আছে চলাৰ কাৰণ এইটোৱেই যে সেই পাঠকসকলে ইয়াৰ গুণাগুণৰ ওপৰত সম্পূৰ্ণভাৱে বিশ্বাস কৰে আৰু মই আশা কৰিম যে আলোচনীখনে ভৱিষ্যত সময়তো ইয়াৰ গুণাগুণটো সেইদৰে বজাই ৰাখিব আৰু প্ৰকাশ আলোচনীখনে বহু বছৰলৈকে এনে এইদৰে সাহিত্যপ্ৰেমীসকলক এই ধৰ বিভিন্ন নতুন নতুন সাহিত্যৰ বিশ্ব সাহিত্যৰ মানে সুস্বাদ এনেদৰে আগবঢ়াই যাব